হেল্ল' হয় ক কোৱাচোন আছোঁ ৰ'বা এনেই তুমি পিঠা বনালা নে বাৰু হয় আমিতো এনেই অলপ অলপ বনাইছোঁ বেছি ভাগ বনোৱা নাই এনেই অলপ কিবা কিবি বনাইছোঁ লাৰু পিঠা এনেকৈ অলপ হয় হয়

হয় হয় হয় হয়

হয় হয় ময়ো তেনে ময়ো তেনেকৈ বনাইছোঁ তিলপিঠা নাৰিকল পিঠা তেলপিঠা নাৰিকলৰ লাৰু মিঠা এই নাৰিকল আৰু গুৰ দি পেলাই এটা লাড়ু বনাই যে সেইটোও বনাইছোঁ এনেকৈ বনাইছোঁ আৰু অলপ অলপ বিয়াও আহি আছে সেইকাৰণে আৰু লাৰু পিঠা ইমান বেছি টাইমো দিব পৰা নাই সেইকাৰণে অলপ অলপ বনাইছোঁ আৰু চব ভাগৰে ঠিকেই আছে দিয়া অ' অ' ভালেই হৈছে ঠিক আছে যাম দিয়া বাৰু তুমিও আহিবা

ঠিক আছে হ'ব দিয়া অ' নিম দিয়া বাৰু অ' অ' নিম অ' যাম দিয়া ঠিক আছে অ'